হয় হয় আছে কালেকচনটো আছে তিতাচপা তাৰপাছত চেগুন আৰু আছে আপুনি আহিবচোন বাৰু আহি লৈ চাবহি

এতিয়া একচুৱেলি হয় মই আকৌ যদি মোলৈ দাদা থাকে দাদাইহে এইবিলাক গোটেই বস্তুবিলাক চোৱা মেলা কৰে মানে অঁ এতিয়া আপুনি আহিবচোন বাৰু আহি লৈ চালে গম পাব এই ৰেটবিলাকো গম পোৱা যাব

অঁ হয় এই ৰেটবিলাক উঠা নমা হৈ থাকে যে সেইকাৰণে কেতিয়াবা বাঢ়িও থাকে হ'ব চাই মেলি দিম বাৰু আপুনি আহিবচোনটো চাৰিমাহমানত পাব পাব দি দিলেও হ'ব আম চাম এনেকুৱা আম আমৰ

কি কাঠ বুলি ক'লে গমাৰিটো মই সুধি দিব লাগিব দেই নাজানিছো মই এতিয়া আছেনে নাই সুধিপিনে মই আপোনাক জনাম বাৰু

হয় আহিব আহিব অঁ অঁ অঁ